অ' হয় নেকি অ' অ' আৰু দুটামান লগত লচোন অ' তাকেইটো মই কওঁ ৰ'চোন বীনাহঁতক গোটেইকেইটাই লগ লাগি যাওঁ বহুত মাছ ওলাইছে বোলে আৰু

অ' অ' জাল জাল লৈছোঁ জাকৈ লৈছোঁ অ' অ' অ' যো গোটেইকেইটাই একেলগে যাওঁযো

এই ওলাইছোঁয়েই মই অ' অ' তাকেইটো শুনিছোঁ সবেই দেখোন আহি আহি কৈ আছে মাছ ওলাইছে মাছ ওলাইছে বুলি অ' দে ওলাইছোঁয়ে মই যাওঁযো অ' এই হেৰি মাৰোঁ ৰচোন অ' অ' মই অ' অ' অ' দে লওঁ লওঁ দে কওঁ অ' যাম বুলি কৈছে সবেই

অ' অ' দে আহিছেই দে অ